ভাৰত ভাৰত মানে বিভিন্ন সংস্কৃতিৰে ভৰপূৰ এখন দেশ এই ভাৰতত বিভিন্ন সাংস্কৃতিক পৰম্পৰা আৰু বিশ্বাস আছে বিশ্বাসবোৰ আচলতে প্ৰকৃতি ভগৱান সেই সকলোৰ লগতে জড়িত আৰু ঠিক তেনেদৰে অসমত বিহু আছে বিহু বিহু আমি প্ৰকৃতিৰ লগত জড়িত কৰি আচলতে পাতোঁ ঠিক কাতি বিহু কাতি বিহু আছে কাতি বিহুত পথাৰলৈ গৈ এগছি চাকি জ্বলোৱা হয় যাতে সেই শষ্যসমূহ কোনো কীট পতংগই আহি ধ্ৱংস নকৰে আৰু মাঘ বিহু আছে মাঘ বিহুত এতিয়া তেতিয়া পতা হয় যেতিয়া শষ্যসমূহ সুন্দৰৰূপে হয় হৈ উঠে আৰু ভঁৰালসমূহ ভৰপূৰ হৈ পৰে আৰু সেইবাবে মাঘ বিহু পতা হয় ঠিক তেনেদৰে প্ৰকৃতিৰ আৰু বিভিন্ন জন্তু ভগৱানৰ লগতো জড়িত হৈ আছে বিহু ঠিক তেনেদৰে ভাৰতত বিহুৰ লগতে বহুতো সাংস্কৃতিক পৰম্পৰা আছে আৰু বিশ্বাসো আছে দীপাৱলী যদি আমি পৰম্পৰাৰ কথা ক'বলৈ যাওঁ ঠিক তেনেদৰে দীপাৱলী আছে দীপাৱলীৰ আন এটা নাম হৈছে যে পোহৰৰ উৎসৱ দীপাৱলী সেই তেতিয়াৰ পৰা আৰম্ভ হৈছিল যেতিয়া ৰামচন্দ্ৰ বনবাসৰ পৰা ঘৰলৈ উভতি আহিছিল সেই সেই দিন ধৰি দীপাৱলী পতা হয় আৰু সেই পোহৰৰ উৎসৱ বুলি কোৱা হয় আৰু দীপাৱলীৰ দিনা প্ৰতিটো ঘৰতে পোহৰে আমোলমোলাই থাকে আৰু দীপাৱলী ফাকুৱা ফাকুৱা হৈছে ৰাং ৰঙৰ উৎসৱ ঠিক তেনেদৰে বহুতো পৰম্পৰা আৰু বিশ্বাস আছে সাংস্কৃতিক পৰম্পৰা বিশ্বাস বহুখিনি অস্ অসমৰ লগতে ভাৰত প্ৰতিখন ভাৰতৰ ৰাজ্যত দেখিবলৈ পোৱা যায়